আমাৰ নগাঁও জিলাত কিছুমান উপাসনাৰ স্থান বুলি ক'লে বহুতো নাম আহি পৰে মনত ভাবি লওক মহামৃত্যুঞ্জয় মন্দিৰ এতিয়া বহুত মানে জনপ্ৰিয় হৈ পৰিছে সকলোৰে তাৰ পিছত আপোনাৰ বৰদোৱা সত্ৰ মহাপুৰুষজনাৰ জন্মস্থান ওচৰতে আছে আলিপুখুৰী তাৰ পিছতে ভৰালী নামঘৰ আছে নগাঁৱত ঠিক তেনেকৈ আৰু বহুতো আছে উপাসনাৰ স্থান আপোনাৰ ধৰক মানে কালিকা স্থান মানে কালিকা মন্দিৰ আছে আপোনাৰ মানে শিৱ মন্দিৰ আছে তেনেকৈ বহুতো আছে নগাঁৱৰ উপাসনাৰ স্থান আৰু এই সকলোৰে ভিতৰত ডাঙৰ উৎসৱ মানে বছৰটোত পতা হয় সেই মহামৃত্যুঞ্জয় মন্দিৰত পতা হয় তাৰ পিছত আপোনাৰ বৰদোৱা সত্ৰত পতা হয় বাকী ভৰালী নামঘৰততো প্ৰতি দিনাখনেই তাত নাম কীৰ্ত্তন চলে বাৰু প্ৰতি দিনাখনে তাত গ'লে আপুনি প্ৰসাদ পাব নিজৰ নামত শৰাই দিব পাৰিব প্ৰতি দিনাখনে তাত নাম প্ৰসংগ হয় গতিকে এইটো কথা আকৌ এবাৰ নকওঁ বাৰু কিন্তু বাকী আপোনাৰ বৰদোৱা সত্ৰতো হয় প্ৰতিদিনে নাম হয় কিন্তু ডাঙৰ উংসৱ বুলি ক'লে বৰদোৱা সত্ৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতি বছৰে পতা হয় এতিয়া আপোনাৰ বৰদোৱা সত্ৰৰ কথাই কৈছোঁ অসমীয়া আপোনাৰ ফাগুন মাহতে পাতে যেতিয়া মানে ফাকু হয় মানে ফাকুৱা হয় ফাকুৱা উংসৱৰ ঠিক আগদিনাখনৰ পৰাই পতা হয় মানে গোসাঁই মূৰত যেতিয়া ফাকু দিয়া হয় বুলি কয় ন তেতিয়া বৰদোৱা স্থানত ডাঙৰ মেলা পতা হয় যিখনত ব মানে বৰদোৱা মেলা নামে পৰিচিত বহুত ডাঙৰ সমাগম ঘটে বহুত বহুত মানুহ আহে মানে বিদেশৰ পৰাও মানুহ অহা দেখা যায় বহুত লাখ লাখ মানুহ হয় তাত মানে আপোনাৰ মানুহৰ ভিৰ হয় যে তাতে আমাৰ সেই প মানে মেলাখনৰ পৰা মানে গম পাব পাৰি যে শংকৰদেৱৰ সেই স্থানকণ যে কিমান বিখ্যাত গতিকে

তেনেকৈ পতা হয় বৰদোৱা সত্ৰত আৰু বহুতো অৰিহণা যোগাইছে বৰদোৱাখনে আমাৰ অসমীয়া সমাজখনক সতেজ কৰি তুলিছে আপোনাৰ আমাৰ অসমীয়া সমাজৰ পুথিভঁড়াল বুলিও ক'ব পাৰি বৰদোৱাখনক বৰদোৱাখন আমাৰ অসম বুলি ক'লে আমাৰ ঠিক প্ৰথমে মনলৈ আহে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কথা শ্ৰীমন্ত শংকৰদেৱ আমাৰ অসমীয়া সংস্কৃতিৰ ভঁড়াল হয় তেওঁ ভঁড়াল দি থৈ গৈছে গতিকে বৰদোৱা বুলি ক'লে অসম অসম বুলি ক'লে বৰদোৱা সত্ৰখন নহয় শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান গতিকে বহুত ভাল লাগে বহুত অৰিহণা যোগাইছে আমাক সংস্কৃতিক দিশৰ পৰা নিজকে অসমীয়া বুলি আমি গৰ্বভাৱে ক'ব পাৰোঁ আমাৰ বৰদোৱাখন আছে বুলি আমি নগাঁৱৰ গোটেই মানে আমি নগাঁওবাসী সকলোৱে আমি গৰ্ব হয় আমি বহুত আমি মানে গৰ্ব কৰিব পাৰোঁ যে আমাৰ ইয়াত আমাৰ শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিলে গতিকে বহুত ভাল লাগে আমাৰ নিজকে গৌৰৱ হয় আ আমাৰ